আমাৰ নলবাৰী জিলাত বাঁহ বেতৰে বিখ্যাত নলবাৰী বুলি ক'লে জানিব ক'ত বহুতে বাঁহ বেতৰে কাম কৰে বাঁহ বেতৰ নানাটা নানান ধৰণৰ ধুনীয়া ধুনীয়া বস্তু বনায় বাঁহৰে বস্তু বনায় সেই বাঁহৰে বস্তু কি ধুনীয়া বাঁহ হেৰি কৰে চালনি বনায় কুলা বনায় হেৰিও বনায় জাপি চাপিও বনাবই কিন্তু বেছিকৈ ধুনীয়াকৈ বনায় কি চোফা চেট বেতৰে সেইবিলাক বেছিকৈ বনায় তাৰ পিছত আৰু সেইবিলাকৰ মূহুৰা বুলিও কয় মুহুৰাও বনায় বহা সেইটো বনায় হেৰি কুলা চালনি বহুতখিনি বস্তু বনাৱা হয় হেৰি বনায় বহুতখিনি বস্তুৱে বনায় তাৰ পিছত আৰু সেই নলবাৰীত বাঁহ বেতৰ বুলি ক'লে আৰু সেইখিনিয়ে বনায় বেছিকৈ লাষ্টত আৰু নলবাৰীত সেই নাননটা সেই বস্তু আৰু কুমাৰঈগিলাখনে মাটিৰ কাম সেই কৰে মাটিৰে টেকেলি এই টেকেলি তাৰ পিছত এই তাপা কলহ সেইগিলাখন বনায় আৰু চৰু চাকি জানাই চাকি তাকি সেইবিলাক বনায় বা সেই মাটিৰে কুমাৰীগিলাখনে সেইখিনি বহুত বনায় নলবাৰীত আৰু লাষ্টত সেই কি হয় সেইখিনি মাটিৰ বস্তু বনোৱাৰ পিছত চৰু মাটিৰ কলহ সেইবিলাক বনায় আৰু চাকি বন্তি আৰু এই ধূনা লগা সাজ বুলি কও সেইবিলাকো বনায় ডাঙৰ ডাঙৰ কলা বনায় ডাঙৰ ডাঙৰ এই বিৰাট ডাঙৰ ডাঙৰ সেই পাইলা বনায় এই থালিৰ দৰে সেইটো বস্তু সেই পাইলা বুলি কয় সেইটো বস্তু বনায় বহুত বস্তু বনায় কুমাৰীবিলাখেনে আৰু লাষ্টত যে আমাৰ নলবাৰীত বেছিকৈ উৎসৱ হৈছি নাগাৰা নাম আয়তীসকলৰ সেই দিহানাম ওজাপালি এইবিলাকৰ উৎসৱ পাতিলে ওজাপালি মাতে সেই যেনে সেই কিবা এটা অনুষ্ঠান পাতিলে ওজাপালি মাতে ওজাই সেই ধুনীয়াকৈ নাম গায় আৰু না নাগাৰা নামত কিবা হেৰি আয়তী সকলে নাম ধৰিলে নাগাৰা নাম মাতে আৰু সেই আয়তীসকলে সেনেকৈ বহুত বস্তু বনায়